হেল্ল' হয় আপুনি ধেমাজি জিলা পুথিভঁৰালৰ পুথিভঁৰাল চোৱা চোৱা চিতা কৰোতাজন হয়নে হয় হয় মই আপোনালোকৰ পুথিভঁৰালৰে সদস্য হয় হয় আপোনালোকৰ পুথিভঁৰালটো অসমীয়া যিটো বিভাগ আছে যিটো কক্ষ আছে তাত কিতাপবোৰ একদম য'তে ত'তে থোৱা আছে এই কথাটো অলপ লক্ষ্য কৰিলে ভাল হয় আমি কিতাপখিনি বিচাৰোতে বহুত অসুবিধা সন্মুখীন হৈছো গম পাইছেনে

হয় হয় হয় আপুনি আপোনালোকে সেই হয় হয় সেইটো কৰক বাৰু কিন্তু এই এই কামখিনি আগতীয়াকৈ কৰক কাৰণ আমি এটা নিৰ্দিষ্ট সময় লৈ হাতত এটা নিৰ্দিষ্ট সময় লৈ আহোঁ পুথিভঁৰাললৈ নহয় জানো এই কিতাপখন পঢ়িম বুলি আহোঁ হয় হয় কিতাপখন পঢ়িম বুলিয়ে আহোঁ কিন্তু কিতাপখন বিচাৰি থাকোতে যদি গুচি যায় দুই ঘণ্টা পঢ়িম কেতিয়া যিটো বিভাগৰ যোনখিনি কিতাপ য'ত থাকিব লাগে তাত থলে বেছি ভাল হয় বিচাৰোতে সুবিধা হয়

নহয় নহয় মই আপোনাকে প্ৰথম কল কৰিছো হয় গতিকে আপুনি সোনকালে উচিত ব্যৱস্থা লওক অ' আৰু এই কামখিনি কৰক নহ'লে বহুতো মানুহৰ অসুবিধা হৈছে মই সেইটো কথা আগতে গম পাইছো কিন্তু হয়তো কোনেও আপোনাক কোৱা নাই এতিয়ালৈকে কিন্তু মই আপোনাক কলটো কৰিলো জনালো কথাটো অসুবিধাটো আপুনি এইখিনি কৰক হয় হয় আপুনি কৰক বাৰু ঠিক আছে ঠিক আছে ঠিক আছে থেংক ইউ